হেল্ল' গুড মৰ্ণিং মেম অঁ মই আপুনি মোক চিনি পাব কিজানি অপোনালোকৰ কলেজতে পঢ়োঁ গোলাপী নাথ অঁ তাৰ মানে এই এ এটা মোৰ স্কুলত তাৰমানে কলেজত এচাইনমেন্ট লাগিছিলে অলপ মাজুলীৰ বিষয়ে জানিব লগা আছিল আপুনি অলপমান হেল্প কৰিলে ভাল আছিল অলপ পাৰিব নেকি মেম অঁ অঁ অঁ অঁ অঁ অঁ মানুহৰ ৰাস মানুহৰ অঁ জীৱিত ৰাসটো অঁ অঁ ফেৰী কণ্ডিশ্যনটো অঁ অঁ অঁ অঁ অঁ সেইটো মাজুলীৰ সেই কমলাবাৰীৰ কমলাবাৰী সত্ৰ